আজি আমাৰ ডিব্ৰুগড়ৰ বতৰ অত্য়ন্ত বেয়া ৰাতিপুৱাৰে পৰা তেনেধৰণৰ বেয়া বতৰত সাধাৰণতে আমাৰ বিভিন্ন ধৰণৰ মুখৰোচক খাদ্য় খাবৰ বাবে মন যায় সেই তেনে এটি কথা মনত ৰাখি আজি দুপৰীয়া খাদ্য়ৰ বাবে মই ডিব্ৰুগড়ৰ এখন অত্য়ন্ত মানসম্পন্ন আৰু আগশাৰীৰ খাদ্য় প্ৰতিষ্ঠান তৃপ্তি হোটেলৰ পৰা বিভিন্ন ধৰণৰ খাদ্য় সামগ্ৰী অৰ্ডাৰ দিছিলোঁ তাৰ ভিতৰতে আছিল পনীৰৰ চব্জি আলু ভাজি ফুলকবি ভাজি বিলাহী টক দাইল মাটি দাইল এনেধৰণৰ আৰু অৰ্ডাৰটো দিয়াৰ পিছত মই ভাবিছিলোঁ অৰ্ডাৰ দিয়াৰ কিছু সময়ৰ পিছতে বতৰৰ অত্য়ন্ত বেয়ালৈ ঢাল খালে খুব ডাঙৰ বৰষুণ অহাৰ লগতে গোটেই বিজুলী ঢেৰেকণিৰে আকাশ ক'লা কৰাৰ লগতে বাৰে বাৰে বিজুলীয়াই আমাৰ মনবোৰ সচকিত কৰি তুলিছে সেই তেনে পৰিপ্ৰেক্ষিততো কিন্তু একেবাৰে সঠিক সময়তে মোৰ অৰ্ডাৰটো আনি মোৰ যিজন এই হোটেলৰ যিজন ডেলিভাৰী বয় আছিলে তেখেতে খুব সুন্দৰকৈ আনি মোক অৰ্ডাৰটো মোৰ হাতত দিলেহি অৰ্ডাৰটো আনোতে মই ভাবিছিলোঁ যে কিছু পৰিমাণে চাগৈ আজি পেকেজিঙৰ কিবা গণ্ডগোল হ'ব পাৰে কিন্তু দেখা গ'ল যে তেখেতে খুব সুন্দৰকৈ বস্তুখিনি আনিছে আৰু যি পেকেট কৰিছিলে সাধাৰণতে মই তৃপ্তিৰ পৰা বস্তু অৰ্ডাৰ দিয়ে থাকোঁ কিন্তু দেখিছোঁ যে তৃপ্তিৰ অৰ্ডাৰটো খুব ধুনীয়াকৈ পেকেটিং কৰে কিন্তু আজি বতৰৰ কথা ভাবি মই ভাবিছিলোঁ যে কিবা খেলি মেলি হ'ব পাৰে কিন্তু অকণো খেলি মেলি নোহোৱাকৈ ডেলিভাৰী দাদাজনে খুব ধুনীয়াকৈ পেকিংটো পেকিংভাগেই আছে অকণো খাদ্য় বস্তু ইফাল সিফাল নোহোৱাকৈ তেখেতে আনি আমাক এই অৰ্ডাৰটো দিলেহি ইয়াৰ লগতে মই তৃপ্তি হোটেলৰ খাদ্য়ৰ সোৱাদৰ কথা ইতিমধ্য়ে কৈছোঁয়েই যে আমি সাধাৰণতে ইয়াৰ বস্তুবিলাক খাই থাকোঁ তৃপ্তি হোটেলত খাদ্য়ত খুব পৰিমাণৰ মচলা মানে আমাৰ শৰীৰৰ বাবে উপযোগীকৈ তেওঁলোকে খাদ্য় আমাক মানে প্ৰস্তুত কৰে গতিকে এই ক্ষেত্ৰত তেওঁলোকো এইখিনিতে ধন্য়বাদৰৰ পাত্ৰ আৰু খাদ্য়ৰ গুণা গুণৰ কথা ইতিমধ্য়ে কৈছোঁয়েই গতিকে সকলোলৈকে ধন্য়বাদ জনাইছোঁ বিশেষভাৱে সেই যিজন ডেলিভাৰী দাদাজনে ইমান প্ৰতিকূলতাক নেওচি যিখিনি কষ্ট আচলতে খাদ্য় খাবৰ বাবে মই কৰিব লাগে সেই গোটেই কষ্টখিনি তেখেতে মূৰ পাতি লৈ বতৰ বেয়া তথাপি আনি তেওঁ মোক খুব সঠিক সময়তে মোক দিয়াৰ বাবে তেখেতলৈ অত্য়ন্ত ধন্য়বাদ জনাইছোঁ